অসমত বিশেষকৈ বিভিন্ন ভাষাৰ জাতি জনগোষ্ঠীয়ে মানুহে বাস কৰে অসমত অসমীয়া মিচিং কছাৰী ৰাভা দেউৰী আমাৰ বাগানীয়া যিসকল আপোনাৰ চাহ জনগোষ্ঠীয় আদিবাসী আছে তেওঁলোক এনেদৰে বিভিন্ন ভাষা ভাষীৰ জনগোষ্ঠীয়ে ইয়াত বাস কৰে সকলোৰে নিজৰ নিজৰ পৰম্পৰাগত ৰীতি নীতিৰ মাজত তেখেতলোকে বসতি কৰে সাংস্কৃতিক গোট তেওঁলোকৰ সকলোৰে নিজ নিজা সাংচ সংস্কৃতি আছে তেওঁলোকৰ নিজৰ নিজৰ সংস্কৃতিৰে তেওঁলোকে আয়োজন কৰে বিভিন্ন পৰ্ববিলাক আমাৰ অসমীয়াৰ বাপতিসাহোন বিহু বিহু আমাৰ ৰঙালী বিহুটোক আমি যেনেদৰে আয়োজন কৰোঁ তেওঁলোকেও ধৰি লওক এই আদিবাসীসকলে কৰম পূজা মিচিংসকলৰ আমাৰ আলি আয়ে লিগাং আহোমসকলৰ মেডাম মে ফি এনেধৰণৰ বিভিন্ন অনুষ্ঠানসমূহত তেওঁলোকে আয়োজন কৰে আৰু সেই আয়োজনত অকল তেওঁলোকেই নহয় সকলোৱে তাত অংশগ্ৰহণ কৰে আমিও কৰোঁ আমাৰ অনুস্থান সম সমূহতো তেওঁলোকে অংশগ্ৰহণ কৰে এনেদৰে গোটেইখিনি একেলগতে চলি আছে যেনেদৰে যেতিয়াৰপৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে একতাৰ ডোলেৰে সমষ্ট জাতি জনগোষ্ঠীক বান্ধি থৈ গ'ল আৰু সেই তেতিয়াৰ পৰাই আমি সকলোৱে একেলগতে আমি নিজৰ নিজৰ সংস্কৃতিসমূহ বজাই ৰখাত ইজনে সিজনক সহায় কৰি আহিছে আৰু খুব সঘনাই সকলো জাতি জনগোষ্ঠীৰ মানুহৰ লগতে আমাৰ সেই হয় ভাগ বতৰা হয় সকলো অনুস্থানসমূহত আমিও তেওঁলোকৰ লগত সহযোগ কৰোঁ তেখেতসকলেও আমাৰ লোকৰ লগ লগত সহযোগ কৰে এইদৰে অসমৰ অসমৰ বিভিন্ন যিমান জাতি জনগোষ্ঠী আছে সকলোৱে একেলগতে একেখন অসমৰ মাজত আমি সকলো একেলগতে চলি আছো